হেল্ল' টেক্সি ষ্টেন হয় নে বাৰু মই এই ওচৰৰ কমলাবৰীয়া কলোঁ এই আমি মানে দছজনমান মানুহ এই বাসুদেৱ থানলে যাম বুলি ভাবিছিলোঁ তাকে আপোনালোকৰ তাৰ পৰা ভাল কোৱালিটি চাই পেলায় এখন গাড়ী পাম নেকি বাৰু হয় হয় হয় দছজনমান দছজনমান মানুহ যাম এখন ভাল কোৱালিটি চাই পেলাই গাড়ী এখন পঠিয়াব আমাক পাম ন ঠিক আছে ঠিক আছে ঠিক আছে হ'ব দিয়ক